হেল্ল' অঁ মই প্ৰাঞ্জল বিজয় বৰুৱাই কৈছোঁ মই মানে বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিত গৱেষণা কৰি আছোঁ মোৰ অঁ বিষয়টো মানে এই বড়োলেণ্ডৰ লগত জড়িত অলপ আছিলে মানে

অঁ হয় হয় মানে বৰ্তমান আপুনিতো বড়োলেণ্ডক লৈ বহুতো মানে ৰিচাৰ্ছ কৰিছে কিবা কৰিছে মোৰ অলপ মানে জানিবলগীয়া আছিলে যে মানে বৃহৎ বড়োলেণ্ডৰ বৰ্তমান যি দাবী মানে এই ক্ষেত্ৰত আপোনাৰ মানে মতামত অলপ কিবা জানিবলগীয়া আছিল ক'ব নেকি হয় সেইটো হয় অঁ

অঁ

অঁ

অঁ অঁ অঁ হ'ব দিয়ক আপোনাক পিছত মই কেতিয়াবা লগ পাম তেতিয়া মানে দীঘলীয়াকৈ আলোচনা হ'ব আপোনাৰ পৰা জানিবলগীয়া বহুত কথাই আছে হ'ব দিয়ক